অঁ হেল্ল' কোৱা এই আছোঁ

অঁ এতিয়া ভালে হ'ব মাজে মাজে এইবিলাক গৈ থাকিলে মন চনবোৰ ভাল লাগে

অঁ ক'ত যাম বুলি ভাবিছা

তাকে ওলাওঁ মানে আটাইকেইজনীকে সুধিছিলা নহয় অঁ অঁ এতিয়া বতৰ পানী ইমান ঠিক নাথাকে আৰু ইমান বেছি দূৰলে যাব নালাগে ক'ত যাম বুলি ভাবিলা

নাই নাই ঘাগৰ চাগৰ যাব নালাগে মানে নৈ কাণত যাব নালাগে এতিয়া হেৰি বৰ বৰষুণ বতৰ হ'লে বৰ বেয়াও লাগে এই চইলত চইলতে ভাল হ'ব তাতে আছে ঘৰ চৰো আছে এনেকৈ এই ধুনীয়াকৈ বনাই কোনাই খাই বৰষুণ বতৰ হ'লেও মানে যাবলৈ ভাল হ'ব গতিকে হেৰি অঁ ভাল ভাল ভাল ভাল তাৰ পাছত হেৰি কি ইনেই এতিয়া মাংস চাংসই খোৱা হ'ব ন অঁ মাং মাংসটো তেও এনেকৈ খালেতো আৰু ব্ৰইলাৰটো খাই ভাল নালাগে ন লোকেল বা কয়লাৰ হ'লে ভাল লাগে অঁ এতিয়া কয়লাৰৰ দামটো ধৰা প্ৰায় তিনিশ দুশ সত্তৰ এনেকুৱা কয়লাৰৰ দামটো মই গম পাইছিলোঁ এই হেৰি কয়লাৰ পাঁচ কেজিমান মানে মানুহ দহগৰাকীহে অঁ কয়লাৰ পাঁচ কেজি আৰু মাছ এই মাছ ল'বা দুই কেজি দুই কেজিমান ল'লে হৈ যাব ইমান মানুহে খাব নোৱাৰেতো পোৱালিনো কেইটা যাব তাৰ পিছত এনেকৈ কৰিলে এতিয়া গাড়ীখনৰ ব্যৱস্থাটোতো কৰিব লাগিব ন আগধৰি এই বেছি নহয় আৰু ফাই ফাইভ হাণ্ড্ৰেডকৈ তুলিলে এই আমাৰ আটাইকেইটা মেনেজ হৈ যাব তালে এই বেছিও নহয়তো গাড়ী ভাড়া ইমান বেছি নহয়

ঠিক আছে এহেজাৰ নহয় বাৰশ মান ল'ব বাৰশ পোন্ধৰশ ভিতৰত বাৰশ পোন্ধৰশৰ ভিতৰত হৈ যাব বেছি দূৰ নহয় যে আৰু অকণমান নিজৰ মানুহ আছে নহয় এই আমাৰ গোটৰে এগৰাকীৰ দেখোন গাড়ী আছে তাতে কৈ দিবা অঁ তেওঁ হাজবেণ্ডো বুলি যাবই আমাৰ লগত খাবই দেখোন এনেকৈ বুলি কৈ দিলে দুটকামান কমও ল'ব এনেকুৱা হ'লে হ'ব অঁ চাহৰ লগত খাবলৈ ডিম আৰু ব্ৰেড জাম এইবিলাক লৈ ল'লে হ'ল নে পিঠা চিঠা বনাই ল'বা নেকি

অঁ নিজে নিজে লৈ যাব আও আমাৰ ফালৰ পৰা আমি তেনেকৈ মানে আমাৰ বাজেটৰ পৰা এইটো যাব ব্ৰেড জাম আৰু ডিম হ'লে হৈ যাব হয় ভাল হয় অঁ ঠিক আছে হ'ব এৰেঞ্জ কৰা অঁ মই আছোঁ যাম হ'ব